অঁ হয় তুমি ক'ৰ পৰা আহিম কৈছা অঁ ডিব্ৰুগড়ৰ পৰা তুমি বাছেৰে আহিবা নে ট্ৰেইনেৰে আহিবা নে নিজৰ গাড়ীৰে আহিবা অঁ বাছেৰে হয় হয় তুমি হোটেল নহয় আমাৰ ইয়াত গেষ্ট হাউচ আছে এতিয়া তুমি চৰাইদেউলে ফুৰিবলে আহিম বুলি ভাবিছা যেতিয়া নেকি চুকাফা পাবা চুকাফাৰ সন্মুখতে ওচৰতে গেষ্ট হাউচ আছে

মোৰ নহয় মোৰ লগৰৰ মানুহ এগৰাকী অঁ অঁ ভাল থকা ধুনীয়া থাকিব থকা মেলা সুবিধা আছে পানীৰ সুবিধা আছে সকলোখিনি সুবিধা আছে এ পাৰিবা তুমি

অঁ এদিনৰ ভাড়াটো মই এইটো মই ক'ব নোৱাৰিছোঁ তুমি মই নাম্বাৰটো দি দিম তুমি তাত কনফাৰ্ম কৰি ল'বা অঁ হয় হয় ইয়াত আগৰ দিনৰ ৰজাসকলৰ মৈদাম আছে গদাধৰ সিংহৰ মৈদাম আছে ফুলেশ্বৰী কুঁৱৰী মৈদাম আছে বিভিন্ন মৈদাম ৰজাসকলৰ আহোম ৰজাসকলৰ মৈদামবোৰ সমূহ ইয়াত আছে সংৰক্ষণ কৰি থৈ দিয়া আছে এইবিলাক চাব পাৰিবা তোমালোকে তুমি অঁ তাপা ইয়াত এতিয়া লাংকুুৰীব এটা পৰ্বত আছে এই আহোমসকলে তাত পূজা পাতল কৰে এইবোৰ এইবিলাক চাব পাৰিবা তোমালোকে অঁ অঁ এইখিনিকে পাৰিবা ভাল অঁ ওচৰে পাঁজৰে ফুৰিব পাৰিবা তুমি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিকতো ফুৰিব পাৰিবা এইফালে আমাৰ চৰাইদেউৰ আশে পাশে বুদ্ধিষ্ট মন্দিৰ আছে এইবিলাক চাব পাৰিবা ভাল মান তথ্য পাবা তাতো অঁ অ'কে